হেল্ল' বিনু হয়নে ভালে আছে হয় বিকাশ বিকাশ বিকাশে কৈছোঁ ভালে আছে

এতিয়া ভাত চাত খালোঁ আৰু আপুনি ভাত চাত খালে বাকী মই ভাবি আছিলোঁ মই ভাবি আছিলোঁ মাছ ধৰিব যাব লাগিছিল নহয় মাছ ওলাইছে ওলাইছে মই শুনি শুনা পাইছোঁ যে মাছ ধৰিব মানুহবিলাক গৈ আছে মই সেইকাৰণে আপোনাক ফোন কৰিলোঁ বোলো আপুনিও যায় যায়নে নাই বা হয় হয় মানুহবিলাক গৈছে অঁ মানুহ আৰু আপুনি ভাইটিক এবাৰ কৈ চাব পাৰে ভাইটি যায় নে নাযায় বা হয় হয় হয় হয় সেইটো বাৰু মইয়ো ভাইটিক লৈ লওঁ নে কি আপুনিও ভাইটিক লৈ ল'ব আৰু খুড়াকো লগ ধৰিম নি

হয় হয় আৰু আৰু কেইটা কেইটামানত যাব এঘাৰটাত যাব অঁ অঁ হ'ব একো নাই এঘাৰ চাৰে এঘাৰটামানত যাম মোৰ মানে দছটালৈকে মোৰ কাম আছে এঘাৰটা চাৰে এঘাৰটা মানত যাব পাৰি আৰু ইলেভেন চাৰে এঘাৰটা মানত ঠিক আছে আৰু হয় হয় আৰু মই ভাবিছো যে তালৈ মাছ মৰা জেগাত একেবাৰে তাতে তাতে ভাত পানী বনাই লৈ যাম নেকি কি কয় আপুনি

হব ভাত চাত আপুনি মই মই ইয়াৰ পৰা মই কিবা কিবি বনাই লৈ যাম এই পিটিকা চিটিকা আলু পিটিকা চিটিকা আপুনিও আপুনিও কি কি বনাই লৈ আনে বনাই লৈ আহিব নে কি